ভাৰতীয় সমাজত ধৰ্মই এটা বহুত ডাঙৰ বৃহত্তৰ ভূমিকা পালন কৰে কাৰণ ইয়াত বহু বিভিন্ন ধৰ্মৰ লোকে একেলগে বসবাস কৰে ইয়াত যিহেতু বিভিন্ন ধৰ্মৰ লোকে বসবাস কৰে চ' আমি সকলো ধৰ্মকে সন্মান জনোৱাটো উচিত বৈচিত্ৰৰ মাজৰ একতাটো বজাই ৰখাটো উচিত

আৰু সকলো উৎসৱতে তেওঁলোকো আমাৰ হিন্দু ধৰ্মৰ যি উৎসৱ পাতোঁ তাতো তেওঁলোকে আমাৰ একেলগে আমাক সহযোগিতা আগবঢ়ায় বৈচিত্ৰৰ মাজৰ একতা বজাই ৰাখিবলৈ আমি নাগৰিক হিচাপে আমি নিজৰ মাজতে মিলিজুলি থাকিবলৈ চেষ্টা কৰিব লাগে আৰু ইজনে সিজনক সহায় কৰিব লাগে সেইটোৱে তেনেকৈয়ে আমি বৈচিত্ৰৰ মাজত একতা বজাই ৰাখিবলৈ পাৰিম বুলি অনুভৱ কৰোঁ